নতুনকৈ হাঁহ কুকুৰা পুহিলে কি কি সমস্যা হয় সেইখিনিকে ক'বলৈ বিচাৰিছোঁ নতুনকৈ হাঁহ কুকুৰা পাম খুলিলে আমাৰ বিশেষকৈ গঁৰালটো খুব ওখ জেগাত বনাবলগীয়া হয় আৰু ওখ জেগাত নবনালে আমাৰ সমস্যা হয় কাৰণ আমাৰ চাৰিওফালে বানপানীয়ে বানপানী দেখা দিয়ে বিশেষকৈ বাৰিষা দিনত সেইকাৰণে আমাৰ ওখ জেগাত গঁৰালটো বনাবলগীয়া হয় আৰু বিশেষকৈ গঁৰালটো আমি চাংঘৰ নহ'লে পকা বনাবলগীয়া হয় নহ'লে কাঠৰ বা বাঁহৰ বেৰদি বনাবলগীয়া হয় আৰু বিশেষকৈ হাঁহ কুকুৰা আমি নতুন হাঁহ কুকুৰা যেতিয়া আমি পামখনত পালন কৰিবলৈ লওঁ তেতিয়া সেই হাঁহ কুকুৰাবোৰ খুব বেছি আমি গুৰুত্ব দিবলগীয়া হয় কাৰণ সেই সময়তে আমাৰ পানী হোৱাৰ লগে লগে আমাৰ বেমাৰ আজাৰ দেখা দিয়ে বিশেষকৈ হাঁহ পোৱালি ওলোৱাবৰ সময়ত বেছি আমি আপদাল কৰিবলগীয়া হয় কাৰণ ঠাণ্ডাৰ দিনত হাঁহ পোৱালি ওলালে সেই হাঁহ পোৱালিবিলাক খুব ঠাণ্ডাত ঠাণ্ডাত মানে ইহঁতে মৰি যোৱা সম্ভাৱনা থাকে কঁপি থাকে সেইকাৰণে আমি খেৰ বা গঁৰালটো খুব চাফ চিকুণকৈ ৰাখিবলগীয়া হয় মচিবলগীয়া হয় আৰু খেৰ পাৰি দিবলগীয়া হয় নহ'লে নতুন হাঁহৰ লগত আমি পোৱালিবিলাক দাঠ কাপোৰ বা নহ'লে বস্তাৰ পাৰি আমি সিহঁতক আপদাল কৰিবলগীয়া হয় আৰু কুকুৰা পামৰ ক্ষেত্ৰত হৈছে কুকুৰা পোৱালিবিলাক গৰমৰ দিনত বিশেষকৈ ইমান বেমাৰ দেখা নিদিয়ে কিন্তু ঠাণ্ডা দিনত বেমাৰ দেখা দিয়ে কুকুৰাবিলাক পোৱালি ওলোৱাৰ লগে লগে সিহঁতৰ চাহীয়ে খায় আৰু নহ'লে খুব আছিনা উঠে ঠাণ্ডা দিনত ঠাণ্ডা দিনত এইখিনি কৰিলে মানে আপদাল কৰিবলগীয়া হয় ঠাণ্ডা দিনত বিশেষকৈ কুকুৰা পোৱালিবিলাক খুব মানে গৰম গৰম বা ৰ'দত পোৱালি ওলোৱাৰ লগে লগে ৰ'দত দিবলগীয়া হয় আৰু কাপোৰ পাৰি সিহঁতক খুব গৰম ঠাইত ৰাখিবলগীয়া হয় বিশেষকৈ লাইটৰ ব্যৱস্থা কৰিবলগীয়া হয় তেতিয়া গৰম দিয়াৰ লগে লগে পোৱালিবিলাকে ইমান কষ্ট নাপায় তাৰ উপৰি আমাৰ গঁৰালটো পানী সমস্যা হোৱাৰ লগে লগে হাঁহবিলাক পানীলৈ যোৱাৰ লগে লগে আমাৰ পানীবিলাকত আইৰণজাতীয় টেঙা পানীটো হোৱাৰ কাৰণে কি হয় হাঁহ পোৱালিবিলাক পাখিবিলাক ধপধপায় সিহঁতে ভৰিয়ে খোজকাঢ়িব নোৱাৰি চুচৰি ফুৰে আৰু পিছত লাহেকৈ ইহঁতে মৰিবলৈ ধৰে আৰু বিশেষকৈ নতুন কুকুৰা বা হাঁহ বুলি ক'বলৈ যাওঁতে আমি যিখন ফাৰ্ম বা পাম খোলোঁ সেইখন খুব মানে পৰিপাটিকৈ ৰাখিবলগীয়া হয় আৰু যদিহে পৰিপাটিকৈ ৰখা নহয় তেতিয়া হাঁহ কুকুৰাবিলাকক বিভিন্ন বেমাৰে দেখা দিয়ে কিছুমান কুকুৰা বগাকৈ হগাৰ লগে লগে সিহঁতৰ পকৰত মানে গু লাগি ধৰাৰ লগে লগে কুকুৰাবিলাক তিনি চাৰিদিনৰ পিছতে জুপুকা মাৰি সিহঁতে মৰি থাকে এইকাৰণে হাঁহ কুকুৰা পালন কৰাৰ লগে লগে তাৰ উপৰিও হাঁহ কুকুৰা পালন কৰিবলৈ যাওঁতে সিহঁতৰ খাদ্যৰ ওপৰতো আমি কিছুমান কথা নিৰ্ভৰ কৰিবলগীয়া হয় বিশেষকৈ আমি হাঁহক দানা দিওঁতে আমাৰ হাঁহ পতান ধান তুঁহগুৰি এইবিলাক দিওঁ যদি আমাৰ বেছি সমস্যা হয় তেতিয়াহে আমি তুঁহগুৰি আৰু ভাত মিক্স কৰি হাঁহক দানা দিয়া হয় কুকুৰাৰ ক্ষেত্ৰত বিশেষকৈ আমি ধান আৰু চাউলে দিওঁ পৰাপক্ষত একেবাৰে খাদ্যৰ অভাৱ হ'লেহে আমি সিহঁতক ব্ৰইলাৰ দানা খোৱাবলগীয়া হয় আৰু পৰাপক্ষত আমাৰ গাঁৱলীয়া মানুহবিলাকে কিন্তু হাঁহ কুকুৰাক বিশেষকৈ চাউল আৰু ধান তুঁহগুৰি এইবিলাকহে খুৱায় আৰু বিশেষকৈ মানে কুকুৰাবিলাক কুকুৰাবিলাক কুকুৰাবিলাকৰ বৰ বেছিকৈ পামত যদি আমি ভাগ কৰি নাৰাখোঁ তেতিয়া অসুবিধা হয় কাৰণ মতা কুকুৰা বেছি হ'লে মাইকী কুকুৰা আৰু ভাগ কৰি যদি থওঁ তেতিয়া সিহঁতৰ খুটা খুটি ইমান নালাগে আৰু ভাগ কৰি থ'লে সিহঁতৰ খোৱা দানাবিলাকো মানে সকলো পোৱালি হওক ডাঙৰ হওক সকলোৱে সময়মতে মানে সিহঁতে সুবিধা অনুযায়ী খাব খাবলৈ পায় আৰু যদিহে ডাঙৰ কুকুৰাৰ লগত পোৱালি কুকুৰাবিলাক একেলগতে দানা চটিয়াই দিয়া বা চাউল বা আমি তুঁহগুৰি চটিয়াই দিওঁ বা ধান চটিয়াই দিওঁ সিহঁতে কিন্তু সৰুবিলাকে খাবলৈ নাপায় ডাঙৰবিলাকে খাই পেলাই সেইকাৰণে আমি ফাৰ্মখন খোল খোলাৰ লগে লগে খোলাৰ লগে লগে আমি প্ৰধানকৈ হাঁহখিনি হাঁহ ডাঙৰ হাঁহ আৰু সৰু হাঁহ এইবিলাক মানে দানাখিনি দিওঁতে সদায় ভাগ কৰি দিবলগীয়া হয় কুকুৰাৰ ক্ষেত্ৰতো ঠিক সেইধৰণে আমি সৰু কুকুৰা পোৱালিবিলাকক সৰু খুন্দু চাউল দিওঁ আৰু ডাঙৰ কুকুৰাবিলাকক আমি ধান বা চাউল দিলেও হৈ যায় আৰু বিশেষকৈ আমাৰ কুকুৰাৰো বেমাৰটো বেছি হাঁহতকৈ কুকুৰা বেমাৰ বেছি সেইকাৰণে কুকুৰাক আমি বেছি আপদাল কৰিবলগীয়া হয় কুকুৰাৰ দৰব আছে যদিও আমাৰ গাঁৱৰ সমাজত এইবিলাক ইমানকৈ ব্যৱহাৰ কৰা নহয় তথাপিতো কিছুমান গছৰ জাতীয় বস্তু পাত আনি খুন্দি চাউলৰ লগত মিক্স কৰি খোৱাও দেখা গৈছে আৰু আমাৰ পামবিলাকত বিশেষকৈ আমি এই মানে হেৰিয়ৰ বস্তুবিলাক আমি বৰকৈ ব্যৱহাৰ কৰা নহয় বিশেষকৈ গাঁৱলীয়া যিবিলাক আমাৰ ঔষধ পাতি আছে মানুহৰ মুখত যিবিলাক ছটিয়না গছ যেনে খুন্দি লৈ কুকুৰা বেমাৰ হ'লে তেওঁলোকক মানে খুন্দি সেই সেই ৰসটো চাউলৰ লগত তিয়াই থৈ খোৱালে কুকুৰা বেমাৰ কম পৰিমাণে হোৱা দেখা যায় আৰু হাঁহৰ ক্ষেত্ৰত এই বানপানীৰ কাৰণে আমাৰ বহুতো সমস্যা হয় আৰু হাঁহৰো বিভিন্ন ভাগ আছে কিছুমান ডাঙৰ যদি কেম্বেল হাঁহ বুলিও কয় সেই হাঁহবিলাকে বেছিকৈ বিশেষকৈ কণীহে পাৰে উমনি খুব কম লয় আৰু কুকুৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ কুকুৰা আছে যেনে সোণালী কুকুৰা আছে আমাৰ যিবোৰ আমাৰ অসমীয়া সমাজত লোকেল বুলি কয় বা জাতীয় সেই কুকুৰাসমূহ আছে কিন্তু সোণালী কুকুৰাসমূহ বিশেষকৈ আমাৰ গাঁৱত বৰকৈ আমাৰ হেৰিয়াত বৰকৈ পালন এই পালন নকৰে কিন্তু কুকুৰা আমাৰ যিটো দেশী বা লোকেল কুকুৰাটো সকলোৱে পালন কৰে এই কুকুৰাটো আমাৰ মানুহে ইমান আপদাল কৰিবলগীয়া নহয় যদিও কিছুদিন অকল ঠাণ্ডা দিনকেইটাত খুব সাৱধানে তেওঁলোক পোৱালিখিনি ভালকৈ আপদাল কৰিলে বা গৰম দি ৰাখিলে বেমাৰ আজাৰৰ পৰাও বেমাৰ আজাৰো কম পৰে তাৰ উপৰিও সোনকালে ডাঙৰো হয় আমাৰ লোকেল কুকুৰাৰ লগত অন্য যিবিলাক আজিকালি ব্ৰইলাৰ আছে বা সোনালী কুকুৰা আছে সিহঁততকৈ আমাৰ লোকেল কুকুৰাক মানে আপতাল কৰিবলগীয়া নহয় কিন্তু আমি যিবিলাক মানে হাঁহ হওক বা হাঁহো আছে আজিকালি কেম্বেল হাঁহ সেই হাঁহকো আমি বিভিন্ন ধৰণে মানে সিহঁতক দানাটো ইমান উন্নত মানৰ দানা খোৱাবলগীয়া হয় কিন্তু আমাৰ যিবোৰ ঘৰচীয়া বা আমাৰ লোকেল মানে হাঁহ সেই হাঁহক আমি ইমান আপদাল কৰিবলগীয়া প্ৰয়োজন নাই কিন্তু কথা হ'ল ঠাণ্ডাৰ দিনকেইটাত আমি হাঁহ হওক কুকুৰা হওক সকলোকে গৰম খুব গৰম দিব লাগিব সিহঁতক মানে ৰাতিপুৱা সোনকালে মেলিব নালাগিব খুব ৰ'দ ওলোৱাৰ পিছতহে সিহঁতক উলিয়াই আনি ৰ'দত দিব লাগে আৰু বিশেষকৈ গৰম দিনকেইটাত এইখিনি সমস্যা নাহে কিন্তু ঠাণ্ডাদিনকেইটাতে এইখিনি সমস্যা আহে আৰু এইখিনি সমস্যাখিনি দূৰ কৰিবলৈ হ'লে আমি নিজেই হাঁহ কুকুৰাখিনি সময়মতে দানা দিয়া আৰু সময়মতে খোৱা মেলা আৰু যিখিনি সিহঁতৰ পৰ্যায়ক্ৰমে আপদাল কৰিবলগীয়া হয় এইখিনি কৰিবলগীয়া হয় এইখিনি কৰিবলগীয়া